মই মুখত ঘঁহিবৰ কাৰণে এটা নেভিয়া ক্ৰিম কিনিছিলোঁ আৰু সেইটো লগোৱাৰ পিছত মোৰ মুখত কলা দাগবোৰ নাইকিয়া হৈছিলে গতিকে মই ভালেই ফল পালোঁ আৰু লগতে এটা চেম্পুও কিনিছিলোঁ সেই চেম্পুটো লগোৱাৰ পিছতো মোৰ চুলি সৰা বন্ধ হ'ল আৰু লগতে চুলিত কালাৰ কৰিবৰ কাৰণে এটা হেয়াৰ কালাৰো কিনিছিলোঁ সেইটো লগোৱাৰ পিছতে মোৰ চুলিখিনি বহুত বেছি দিন যাবলৈ ধৰিলে বগা পৰাটো মানে যথেষ্ট ভাল ফল পাইছোঁ মই